বাছেৰে ভ্ৰমণ কৰা বুলি নহয় আৰু মানে ধৰকচোন বাছেৰে কিনিবাতি এঠাইৰপৰা আন ঠাইলৈ যাওঁতে যদিহে কেনেবাকৈ জেগা টুকুৰা আগে পিছে যোৱা নাই বা চিনি নাপাওঁ তেনেকুৱা জেগাটো এটুকুৰালৈ যাওঁতে আমি কেতিয়াবা মনতে ভাবোঁ যে বাছখনে আমাক বাৰু বহুত দূৰলৈ লৈ গৈছেগৈ নেকি বা এনেকুৱাও হয় খিৰিকী কাষত বহি যাওঁতে আমি সদায় ছাইদৰ জেগাবিলাক চাই যাব বিচাৰোঁ যে ঘূৰি আহোঁতে আকৌ সেই একেটা ৰাস্তাই আমি ঘূৰি আহিব পাৰিম নে নোৱাৰিম বা সঠিক জেগাত আমি পামগৈ নে নাপাওঁগৈ বা এই কেতিয়াবা এনেকুৱাও হয় বাছত উঠিলেও আমি বাছত উঠিবলৈ যাওঁতে দৌৰা দৌৰি কৰি বাছত উঠিলোঁ কিন্তু লগত আমি লৈ অহা বেগটো এই থৈ গুচি আহিলোঁ নেকি উঠাৰ জেগাত বা এনেকুৱা হয় নামিবৰ সময়তো আমি বাছখনত কেতিয়াবা পাহৰি যাওঁ লগত কিবা এটা লৈ গৈছিলোঁ কথা পাতি গৈ থাকোঁতে দুজনৰ মাজত হাতত লৈ যোৱা ধৰক বেগটোকে বহি যোৱা ছিটটোত থাকি আহিলে বা কিবা এটা হ'ল এনেকুৱা কেতিয়াবা অনুভৱ হয় বা বহু মানুহৰ এনেকুৱাও হয় যে বাছত বহুত মানুহ উঠিব নোৱাৰে বা গাড়ীত ছাইদৰ ছিটটোত বহোঁতে যেতিয়া গছবিলাক পিছলৈ গৈ থকা দেখে বা গাড়ীখন আগলৈ গৈ থাকে বহুত মানুহৰ মূৰ ঘূৰাই কিন্তু বা কিবা এটা বমি হয় তেনেকুৱা মানুহবিলাকৰ কাৰণেও কেতিয়াবা অসুবিধা হয় ঠিক তেনেদৰে আমি যাওঁ আৰু ধৰক বহু জেগা নিজেই চিনি নাপাওঁ যদিও বাছতেই ভ্ৰমণ কৰোঁ বা যাওঁ কিন্তু ভালো লাগে বাছত গৈ কেতিয়াবা আমি দৰ্জাৰ মুখতো বহোঁ হাৱা বতাহ লৈ যাওঁ বুলি কিন্তু আমাক ধৰক বহিবলৈ নিদিয়ে কেনেবা খিৰিকীৰ কাষত আমি বহি যাওঁ ছাইদৰ জেগাবিলাক চাই কেতিয়াবা ভাল লাগে বা ৰাস্তাত কেতিয়াবা বাছ বেয়াও হয় সময়মতে গৈ নাপাওঁগৈ বা এনেকুৱা ধৰণৰ অসুবিধা বা কেতিয়াবা সুবিধাও হয় সেইকাৰণে বাছত ভ্ৰমণ কৰাটো বিশেষ এটা অভিজ্ঞতা হৈছে বুলি ক'ব নোৱাৰোঁ আৰু তথাপিতো অলপ হ'লেও অভিজ্ঞতা নিজৰ আছে